হয় মই নাচৰ ৰীল চাওঁ চ'ৰ্টচো চাওঁ আৰু সামাজিক মাধ্যমত মোৰ প্ৰিয় নৃত্যশিল্পী বুলি ক'বলৈ গ'লে কেইবাজনো আছে তেওঁলোকৰ যি মুদ্ৰা লয়লাস এইবোৰ খুবেই সুন্দৰ হয় আৰু নতুন নতুন গানসমূহত তেওঁলোকে নৃত্য কৰি আহিছে আৰু খুব ধুনীয়া অংগী ভংগী অভিনয় আদিৰদ্বাৰা মানে নৃত্যক এক উচ্চস্থানলৈ লৈ গৈছে বুলি ক'ম ইয়াৰ মাজে সামাজিক মাধ্যমত মোৰ নৃত্যশিল্পী বুলি ক'বলৈ গ'লে এই চিম্পী ডিম্পী এওঁলোকৰ নৃত্য মোৰ খুব ভাল লাগে ইয়াৰ উপৰিও চনী বৰা তাৰপাছতে আহিলে নিবিড় শতাব্দী কলিতা এওঁলোকৰ নৃত্যসমূহ মোৰ কাৰণে খুবেই ধুনীয়া আৰু মই সদায়েই গ্ৰহণ কৰোঁ তেওঁলোকৰ নৃত্যসমূহ মই খুব চাওঁ আৰু তেওঁলোক মোৰ বাবে প্ৰিয় নৃত্য শিল্পী আচলতে সামাজিক মাধ্যমত